একৈছ জানুৱাৰী ঊনৈছশ সাতান্নব্বৈ ঊনত্ৰিছ জানুৱাৰী দুহেজাৰ দুই তেইছ চেপ্তেম্বৰ দুহেজাৰ সাত এক অক্টোবৰ ঊনৈছশ আঠাশী চাৰি অক্টোবৰ ঊনৈছশ বিয়াশী